হেল্ল' অঁ হেৰি অলকানন্দ ট্ৰেভেল এজেঞ্চি হয় মানে হয় হয় মই বৰ্তমান এই কামাখ্যা গেটত আছোঁ হয় মানে মোৰ লগত এজন ভাইটিও আছে হয় মানে দচটামান বজাত আমাক এখন কেব লাগিছিলে অঁ কামাখ্যা গেটৰ পৰা মানে আমি আপোনাৰ এই খানাপাৰালৈকে যাম হয় আজিয়েই দচটামান বজাত মানে যাম আৰু মোৰ ঘৰ এনে কামাখ্যা গেটতে হয় মানে খানাপাৰাৰলৈকে কিবা এটা অফিচৰ কামত যাব লাগে মই আছোঁ মোৰ লগত মোৰ ভাইটি এজন আছে আৰু আমি দুজনেই হয় অঁ হয় হয় আপুনি দচমান বজাত পোৱাকৈ খানাপাৰালৈকে আহি যাব অঁ খানা কেব এখন এখন কেব লাগিছিলে খানাপাৰা খানাপাৰা মানে আপুনি কামাখ্যা গেটত আহি যাব দচমান বজাত পোৱাকৈ কামাখ্যা গেটৰ পৰা আমি খানাপাৰালৈকে যাম মানে দচ বজাত ঠিক আছে দেৰি নকৰিব পলম নকৰিব হয় ধন্যবাদ